হয় লিখাই মোক এই পৃথিৱীখনৰ বহু কথা জানিবলৈ বা এই পৃথিৱীখনৰ বিষয়ে মোৰ দৃষ্টি অলপ বঢ়োৱাত সহায় কৰে এতিয়া ধৰক যেনেকৈ মই কিবা এটা বস্তু মনত ভাবি আছোঁ ভাবি আছোঁ কিন্তু মই মনত যোনটো এতিয়া ভাবি আছোঁ সেয়া আগৰ ভবাটো মই পাহৰি যাব পাৰোঁ কিন্তু যেতিয়া মই এখন বহীত বা এখন কাগজত মই যেতিয়া মই সেই ভবা বস্তুবোৰ লিখি যাম ধুনীয়া ধুনীয়াকৈ মই তেতিয়া সেই আগৰ সেই ভবা বস্তুটো পাহৰি নেযাওঁ বৰঞ্চ মই তাৰপৰাই এটা নতুন কিবা ভাবি সৃষ্টিহে কৰিব পাৰি গতিকে আমি বস্তুটো তেনেকৈ লিখি যাব লাগে এখন কাগজত আমি লিখি গ'লে আমাৰ নিজৰো বুজিবলৈ বা ভৱিষ্যতে কিবা কাৰণত আমাৰ সুবিধা হয় গতিকে আমি ভবাটোতো আমি ভাবিবই লাগে কিন্তু আমি লগে লগে সেই ভবাবোৰ এতিয়া এখন কিতাপ বা এখন বহীত বা এখন কাগজত লিখি লিখি ধুনীয়াকৈ ৰাখি যাব লাগে যাতে আমি ভৱিষ্যতেও সেই আমাৰ ভাৱনাবোৰ সেই লিখাৰ জৰিয়তে আমি সহায় কৰোঁ আমাক যাতে সহায় কৰিব পাৰে আমি ধুনীয়াকৈ স্পষ্টকৈ সেই বস্তুবোৰ আমি এখন কাগজত বা এখন বহীত ধুনীয়াকৈ লিখি ৰাখিব লাগে আৰু আজিকালি পৃথিৱীত দেখা গৈছে মানুহে কিবা নিজৰ মনৰ ভাব লিখি তেওঁলোকে এখন কিতাপৰ ৰূপত প্ৰকাশ কৰিছে যাৰ জৰিয়তে আজিকালি সমাজত বহুত তেনেকুৱা মানুহক উপকৃত হৈছে তেওঁলোকৰ সেই লিখনিসমূহৰ বাবে সেই লিখনিসমূহ বেলেগ একো কথা নহয় তেওঁলোকৰ সেই লিখাবোৰেই তেওঁলোকে সেই মনৰ ভাববোৰ লিখিত ৰূপত এখন কাগজত বন্দী কৰি এখন কিতাপ ৰূপ দিয়ে লিখাবোৰ বাকী একো নহয় আমি লিখাটো অতি প্ৰয়োজনীয় অকল আমি ভাবিলেই নহয় বস্তুটো লিখি থ'লে আমি ভবিষ্যতেও সেইটো কেতিয়াও পাহৰি নেযাওঁ বা আমি বেলেগ ক্ষেত্ৰতো আমাৰ বহুত কিবাকিবি সহায় কৰে লিখাটোৱে